আমি ভ্ৰমণ কৰাৰ আগতে প্ৰথমতে জেগাটোৰ বিষয়ে ভালকৈ আগতীয়াকৈ জানি লওঁ জেগাটোত যাব পাৰি তাত সুৰক্ষাৰ ব্যৱস্থাটো তাত কোনো আগতীয়াকৈ কোনো অঘটন হৈছে নেকি নে জেগাটো যাব পৰা ধৰণৰ হয় নে নহয় সেইটো বিষয়ে আগতীয়াকৈ জানি লৈ পিনেহে সেই জেগাটোলৈকে যোৱা হয় ব্যৱস্থা আগতীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰা মানে গাড়ী তাত যোৱা যদি জাগাটো যাব পৰা ধৰণৰ হয় তাত যাবৰ কাৰণে আমি গাড়ীৰ ব্যৱস্থা কৰিব লাগিব গাড়ীৰে যাব লাগিব তাত গাড়ীখন ঠিক কৰিব লাগিব আৰু তাত ভ্ৰমণ কৰিব যোৱাৰ যোৱা জেগাটোত খাদ্যবস্তু নিব লাগিব খাদ্যৰ কাৰণে ধৰক আমি যদি যাওঁ তাত খোৱা খাদ্য পানী ভালকে পায় নে নাপায় সেইবিলাক চাব লাগিব সেইবিলাক চাই সেই জেগাটোৰ কাৰণে ভালকৈ প্ৰিপেয়াৰ হৈ যাব লাগিব কাপ ঠাণ্ডা ঠাণ্ডা দিন হ'লে ঠাণ্ডা জেগা হ'লে তাত ঠাণ্ডা কাপোৰ কানি লৈ যাব কাপোৰ কানি লৈ যাব লাগিব খোৱাবস্তু লৈ যাব লাগিব বা আৰু জাগা গাড়ী মটৰ কেনেকুৱা থকা খোৱা হোটেলবিলাক ভাল হয় নে নহয় সেইবিলাক চাব লাগিব চাই চিতি আৰু আজিকালি অনলাইন অনলাইনভাৱেও বহুত মানে ব্যৱস্থা আছে য'ত চাব পাৰি জেগাটোৰ বিষয়ে জেগাটো ভাল হয়নে নহয় থকা খোৱা হোটেল চোটেলৰ ব্যৱস্থা ভাল আছেনে নাই বা আগতীয়াকে অনলাইনত সেই জেগাটো থাকিবৰ কাৰণে হোটেলত ব্যৱস্থা কৰিব পাৰি গাড়ী গাড়ী ঠিক কৰি থৈ দিব পাৰি যে হোটেল তাত তাৰলৈকে যাবৰ কাৰণে আমি গাড়ী ঠিক কৰি থব পাৰোঁ এনেকুৱা বহুতো সুবিধা আজিকালি গাঁৱে ভূঁৱেও হৈছে আৰু মানে সেনেকে যাব মানে থাকিব পাৰি আৰু মানে যাবও পাৰি আগতীয়াকৈ জানিবও পাৰি যাবও পাৰি থাকিবও পাৰি